মই প্ৰথমবাৰ ইউটিউবৰ চিত্ৰাশ্ৰী ব্লগ নামৰ চে ইউটিউব চেনেলটোৰ পৰা মাংস কেনেদৰে বনাই শিকিছিলোঁ তেওঁৰ ব্লগ চাই চাই তেওঁ যেনেদৰে খাদ্যসমূহ ৰান্ধিছিলে তাইৰ পৰা অণুকৰণ কৰি ময়ো ঘ তেনেদৰেই ঘৰত বনাবলৈ চেষ্টা কৰিছিলোঁ প্ৰথমতে তাই তেওঁ যেনেদৰে মাংসখিনি বনাই মই প্ৰথমতে কেৰাহিত তেল দি তাৰপিছতে পিঁয়াজ নহৰু আদি ভাজি মছলা দি মাংসখিনি ভালদৰে ভাজি পেলাই ঘৰত বনাই পৰিয়ালৰ মানুহক খুৱাইছিলোঁ আৰু তেওঁলোকে খায়ো বৰ ভাল পাইছিলে তেনেদৰে তেওঁ তেওঁ চেনেলত বিভিন্ন ধৰণৰ খাদ্য পদ্ধতিসমূহ তেওঁ ভিডিঅ' প্ৰকাৰে দিয়ে তো ময়ো সেইবোৰ অনুকৰণ কৰি ঘৰত তেনেদৰে বিভিন্ন ধৰণৰ খাদ্য বনাই পেলাই ঘৰৰ পৰিয়ালক খুৱাইছিলোঁ আৰু তেওঁলোকেও খাই বৰ ভাল পাইছিলে তো তেনেধৰণে তেওঁ চেনেলসমূহত মই সদায় ভিডিঅ' চাওঁ আৰু বিভিন্ন বিভিন্ন খাদ্য পদ্ধতিসমূহ অনুকৰণ কৰি ঘৰৰ মানুহক বনাই খুৱাবলৈ চেষ্টা কৰিছিলোঁ